মাছ ধৰা বিভিন্ন পদ্ধতি আছে আৰু বিভিন্ন সঁজুলি আছে যিবোৰ মানুহে সকলোৱে নাজানে মাছ ধৰা সঁজুলিৰ ভিতৰত খেৱালি জাল চিপ জাল জাকৈ খালৈ পল জুলুকি বিভিন্ন ধৰণৰ বৰশী এই সঁজুলিসমূহ লৈ পেলাই মাছ ধৰা হয় এতিয়া খেৱালি জালে হাতত মেৰিয়াই পেলাই দলিয়াই দি পেলাই খেৱালি জাল পেলাই মাছ ধৰা হয় চিপ জালখন আকৌ চাৰিডাল কামি লগাই পেলাই টানি পেলাই মাছ ধৰা হয় আৰু চেপা চেপা পাতোতে তাত চেপাত এখন কুল আছে এই কুলখনেদি মাছ সোমাই যাব আৰু সেই মাছটো আৰু ওলাই যাব নোৱাৰে আৰু চেপা পতাৰ পদ্ধতি আছে কিমান কুলখন তল যাব লাগিব পানীত কিমানটো সমানত মাছ আহিব সেই পদ্ধতিৰোতো লৈ পেলাইহে চেপা পাতিলেহে মাছ ৰ'ব নহ'লে মাছ নোসোমাই এই পদ্ধতি কিন্তু সকলোৱে নাজানে পল মাৰোতেও মাছতো পলহত কেনেকৈ পৰিলে কেনেকৈ গম পাব সেইটো সকলোৱে নাজানে আৰু জুলুকি মাছ ধৰিবলৈ হ'লে আগৰ মানুহে লাড়ু দি পেলাই লাড়ুটো লুকুৱাই পেলাই গছ পাত দি থৈ দিব যাতে মানুহটো জুলুকিয়ে মাৰিবলৈ যাওঁতে যাতে মাছে নেদেখে সেইধৰণে বহুত বুদ্ধি লগাই পেলাই মাছ ধৰা হয় আৰু ডিঙৰা পতা হয় ডিঙৰাও তেনেকৈ এটা মাছ ধৰা সঁজুলিয়ে এইটো ডাঙৰ ডাঙৰ মাছ ধৰা হয় সেই ডিঙৰা পাতি তাতো কুল লগোৱা হয় সেই ডিঙৰাত মাছ সোমালে সিও ওলাই আহিব নোৱাৰে আকৌ ভেটা মৰা হয় যাত য'ত বান লগোৱা হয় সেই বানৰ ফাকেদি পানীতো সৰকি যায় মাছতো সৰকি যাব নোৱাৰে তাতে ঠুহা চেপা পতা হয় তাতেই মাছ লাগে আৰু এই এনেকেই এইটো পদ্ধতিৰ কৰি পেলাইও মাছ ধৰা হয় আৰু যেতিয়া পানী শুকাব তেতিয়া আমি খাল বিলবিলাক সিঁচি পেলাইও মাছ ধৰা হয় আৰু যিটো মাছ বোকাত সোমাই যাব সেই মাছখিনি আকৌ ধৰিবলৈ হ'লে আমি হাতেৰে ধৰোঁ কাৰণ হাতত লাগোতেই আমি গম পাওঁ যে এইটো মাছ তেনেকৈ মাছ ধৰা হয় কিন্তু সকলো মানুহে এই পদ্ধতিও নাজানে আৰুনো পদ্ধতি আৰু ধেৰ আছে বিভিন্ন ধৰণৰ বৰশী আছে বৰশী এডাল বাঁহৰ ডাৰিকি লগাই পেলাই তাত সূতা দি বৰশীটো বান্ধি পেলাই বিভিন্ন ধৰণৰ টোপ দি পেলাই মাছ ধৰা হয় কাৱৈ মাছৰ কাৰণে আমি বৰশীত সৰু বৰশীৰ প্ৰয়োজন সেই সৰু বৰশীত আমি আমলৰি টোপ লগাই পেলাই কাৱৈ মাছ ধৰা হয় আৰু যিটো গেলা বৰশী বুলি কয় সেইটো ডাঙৰ ডাঙৰ নদীবিলাকত কুচিয়া আৰু বিভিন্ন ধৰণৰ গেলা মাছ দি পেলাই বৰশী বাই তাত ডাঙৰ ডাঙৰ মাছ লাগে এই ধৰণৰ বিভিন্ন ধৰণৰ পদ্ধতিৰেই মাছ ধৰা হয়